আমাৰ অঞ্চলত আৰম্ভ কৰিবলগীয়া নতুন ব্যৱসায়সমূহ হৈছে আমাৰ ঘৰৰ ওচৰত এখন গেলা ভাল গেলামালৰ দোকান নাই বহুত দূৰৰ পৰা ব বস্তু আনিব লাগে সেইকাৰণে আমাৰ ঘৰৰ ওচৰতে এখন যদি গেলামালৰ দোকান খোলা হয় তেতিয়া খুব ভাল চলিব আৰু আমাৰ ঘৰত আলহী চালহী আহিলে ঘৰৰ ওচৰত এখন ভাল হোটেল নাই মিঠাই চিঠাই আনিবলৈ ভাল হোটেল এখন খুলিলেও সেইখনো চলিব আৰু কলেজৰ ফ্ৰণ্টত ভাল ফাষ্টফুডৰ ফাষ্টফুডৰ দোকান নাই তাত যদি ফাষ্ট ফাষ্টফুডৰ দোকান এখন খোলা হয় তেতিয়া সেইখনো খুব ভালেই চলিব কাৰণ কলেজৰ ল'ৰা ছোৱালীখিনি বহুত টাইমলৈকে থাকে তাত খাবলৈ একো নাপায় ওচৰত তেনেকুৱা যদি ফাষ্টফুডৰ দোকান এখন খোলা হয় খুব ভাল চলিব আৰু আমাৰ ঘৰৰ ওচৰত মাংস কটা দোকান নাই কাৰণ আমি বহুত দূৰৰ পৰা আনিব যাব লাগে যদি গাঁৱৰ ওচৰতে ব্ৰইলাৰ কটা দোকান এখন খোলা হয় তেতিয়া খুব ভাল চলিব আৰু হোটেলৰ কিনাৰত এখন ভা হোটেলৰ কিনাৰত পাণ তামোলৰ দোকান নাই তাত যদি পাণ তামোলৰ দোকান এখন খোলা হয় সেইখনো ভাল চলিব আৰু ঘৰৰ ওচৰত চেলুন নাই আমি বহুত দূৰত যাব লাগে আৰু গাঁৱৰ মানুহখিনিও বহুত দূৰলৈ যাব লাগে সেইকাৰণে ঘৰৰ ওচৰত যদি এখন চেলুন এখন খোলা হয় তেতিয়াও খুব ভালেই চলিব আৰু আমাৰ এই জেগাটোত ভাল কম্পিউটাৰ দোকান এখন নাই

কম্পিউটাৰ দোকানখনো যদি খোলা হয় তেতিয়াও খুব ভাল চলিব অনলাইন চনলাইন কৰিবলৈও কম্পিউটাৰ দোকান এখন নাই সেইকাৰণে মই তাকে খুলিম বুলি ভাবিছোঁ আৰু মই কম্পিউটাৰ বিষয়ে সব জানোঁ এইইকাৰণে মই কম্পিউটাৰ দোকান এখন খুলিব বিচাৰোঁ